প্ৰাচীন কালত বোলে ৰজাৰ অযোধ্যাত অযোধ্যা বুলি এখন ৰাজ্য আছিল ৰাজ্যৰ ৰজা আছিল অযোধ্যা দশৰথ ৰজা দশৰথ ৰজা পুত্ৰ আছে ঘৈণীয়েক আছে বুলি তিনিগৰাকী কশল্যা কৈকেয়ী আৰু সুমিত্ৰা তাৰ পুত্ৰও চাৰিটা আছিল ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন ৰামক যেতিয়া ৰজা পাতিব ল'লে অযোধ্যা ৰজা তেতিয়াই ভৰত ভৰতক ৰজা পাতিব কৈকেয়ীয়ে ভৰতক ৰজা পাতিব ল'লে ৰজা পাতিব লওঁতে তেওঁ ৰামক মানে বনলৈ পঠিয়াব ল'লে ৰামে তেতিয়া সন্মত হ'ল বনবাসত যাবলৈ লগত লক্ষ্মণ যাব যাবলৈ ওলালে ভৰতক ৰাজ্যভাৰ দিলে আৰু ভৰতে ৰাজ্যভাৰ নলওঁ বুলি কৈ তেওঁ মানে ৰজাক কৈছিল দশৰথ ৰজাত পিতা কিন্তু ভৰতে তাৰ ৰামৰ খৰমযোৰকে পাতি অযোধ্যা আসনত থৈ ভৰতে ৰাজ্য চলালে কিন্তু ভৰতে যেতিয়া ৰাজ্য চলাব ল'লে ৰাম লক্ষ্মণ বনবাসলৈ গ'ল লক্ষ্মণৰ লগত ৰাম লক্ষ্মণৰ লগত সীতা গ'ল সীতা বনবাসত যাওঁতে ৰাজ্য কি কু পন্ন কি ৰাজ্য এখনত আছিল পাহৰিলোঁ ৰজাৰ বহুত দিনৰ কথাতো পঢ়া এতিয়া পাহৰি থাকিলোঁ আৰু মানে অজয় ৰাম ৰামে যেতিয়া যুদ্ধলৈ যাব ওলাওঁতে লক্ষ্মণক মানে সীতাক মানে আৰু চিন এডাল দি থৈ গ'ল লক্ষ্মণ ভাই তুমি ভাবীমা লগত থাকা মই মানে বনৰ চিকাৰ তো হৰিণাটোক মাৰিবলৈ গৈছিলে এটা তাৰ হৰিণা এটা ভেশ লৈ আহি ৰাৱণ নামৰ এজনে হৰিণা এটা পঠিয়াইছিল ৰাম সীতাক নিবলৈ সীতাক নিবলৈ যেতিয়া লৈ মানে হৰিণাটোৰ আগৰফালে গৈ থাকোঁতেই ৰামে মানে গৈ গৈ ৰামে খেদি গৈছে খেদি গৈ আছে হৰিণাটো মাৰিবলৈ খেদি গৈ আছে সীতাই যেতিয়া মনৰ পচনৰ বস্তু ৰামে দিবলৈ বাধ্যতা হৈছিল সেই হেতুকে ৰাৱণ আহি ৰাৱণে মানে ভেশ ভেশচন ধৰি তেওঁ ভিক্ষাৰী হৈ আহিছিল ভিক্ষাৰী হৈ আহি দে ভিক্ষা দে ভিক্ষা দে কওঁতে যেতিয়া লক্ষ্মণে মানে ভিক্ষা দান দিবলৈ লওঁতে লক্ষ্মণ ৰেখা মানে সীতাই পাৰ হৈ গ'ল সীতাই পাৰ হওঁ পাৰ হ'ব লওঁতেই মানে ভাই লক্ষ্মণ মৰিলোঁ ভাই লক্ষ্মণ মৰিলোঁ বুলি যেতিয়া ৰামে চিঞৰ মাৰিছে ঠিক তেতিয়া চিঞৰ মাৰোঁতেই মানে লক্ষ্মণে সীতাক ক'লে তুমি থাকা ভাবী মা মই মানে ৰামৰ কিবা হৈছে মই তালৈ যাওঁ বুলি এনেকৈ লক্ষ্মণে গ'ল লক্ষ্মণে যাওঁতেই সীতাক মানে আঁচডাল লক্ষ্মণ ৰেখাডাল পাৰ হৈ সীতাক মানে ৰাৱণে টানি লৈ শ্ৰীলংকালৈ নিবলৈ পাৰ হৈ গ'ল যেতিয়া লং সীতাই পাৰ হৈ লৈ গৈ আছে গৈ আছে ৰাৱণে ৰাৱণে পাৰ হৈ যাওঁতে লৈ যাওঁতে মানে এটা জটায়ু পক্ষীয়ে লগ পালে জটায়ু পক্ষীয়ে যেতিয়া লগ পাইছে তেতিয়া মানে জটায়ু পক্ষীক ৰাৱণে মানে মাৰিব ল'লে জটায়ু পক্ষীয়ে চিঞৰি চিঞৰি মাৰি গৈছে সীতা সীতাক লৈ গ'ল সীতাক লৈ গ'ল সীতা নাই বুলি যেতিয়া সীতাৰ লৈ যোৱাৰ লৈ গৈ থাকোঁতে গৈ থাকোঁতে মানে হেৰি সীতাক লক্ষ্মণ হেৰি ৰাৱণে পাখি এখন ভাঙি থৈ গ'ল পাখিখন ভাঙি থৈ গৈ তেওঁ মৰা নাই পৰিয়ে আছে পাখি ভাঙি পাখি ভাঙি পৰি থাকোঁতেই মানে এইটো হেৰিয়ে পালে এইটো এই হনুমান বান্দৰে পালে হনুমানে পাই মানে তেতিয়া হনুমানে বা সীতা সীতাক ইয়াত মাৰি থৈছে হেৰি সীতাক লৈ গ'ল সীতাক লৈ গ'ল বুলি কৈ সীতাক লৈ যাওঁতে তেতিয়া সেই ময়ুৰ পক্ষীজনীয়ে মানে ক'লে সীতাক ৰাৱণে এনেকৈ লৈ গ'ল মই ধৰিও ধৰিবলৈ লওঁতে থাপ মাৰি মোক পাখি ভাঙি থৈ গ'ল ভাই লক্ষ্মণ বুলি কৈ তেওঁ লক্ষ্মণ আৰু ৰাম পালেগৈ পাই সুধিলে কি হ'ল এনেকৈ সীতাক লৈ গ'ল লৈ যোৱাৰ পাছত সীতা পাৰ সীতাক পাই নেপালে ৰাৱণে লংকালৈ লৈ গ'ল নিয়াৰ পাছত হনুমানে ক'লে যে হনুমানে কৈছে সেতু বান্ধি হ'লেও লংকাৰ আমি পাৰ হৈ যামেই এনেকৈ কৈ লংকাৰ পাৰ হৈ যাম বুলি কওঁতে মানে ৰামে ক'লে কেনেকৈ আমি এতিয়া সাগৰ পাৰ হ'ম সাগৰ পাৰ হওঁতে হনুমান সেতু বান্ধিবলৈ মানে শিল পেলাই পেলাই পেলাই পেলাই পেলাই আছে শিল নি নি গোটেই সাগৰখন শিলেৰে সাঁকো বনাই দিলে সাঁকো সেতু বনাই দিলে সেতু বনাওঁতে তেওঁলোকে পাৰ হৈ গৈ লংকাৰ পালে লংকাত মানে তেতিয়া গৈ হনুমানে চাই চাই আহিলে সীতাক ক'ত থৈছে লংকাৰ ৰাৱণে লংকাৰ ৰাৱণে য'ত থৈছে তাত হনুমানে গৈ চাই মেলি আহি ৰামক ক'লেহি ৰাম ভাই ৰাম প্ৰভু এনেকৈ লংকাত ৰাৱণে এনেকুৱা ঠাইত ৰাখিছে মই চাই আহিলোঁ সীতা ভাবী এনেকৈ কৈ ঘুৰি আহি পাছত তেওঁলোকৰ যুদ্ধ আৰম্ভ হওঁ হৈছে হওঁতেই মানে

ৰাস্তাত মানে তেওঁলোকে আ অলংকাৰবিলাক ক'ৰবাত সীতাৰ আ অলংকাৰবোৰ পেলাই থৈ যোৱাত তেওঁলোকে পালে পাই মেলি তেওঁলোকে তেতিয়া সেই টোপোলাটি পাই সেইটোকেই চিনস্ৱৰূপ হিচাপে থৈ ল'লে চাদৰৰ আঁচল ফালি ফালি গৈ সীতাই কোন পথেৰে নিছে সেইটো দেখুৱাই গ'লে ৰামহঁতেও সেইমতে বিচাৰি গ'ল বিচাৰি যোৱাত তেওঁলোকে তেতিয়া মানে তেতিয়া গৈ লংকাৰ ৰাম লক্ষ্মণ লংকাৰ পালেগৈ লংকাত পাই কি জেগা এটাত তেওঁলোকে স্থাপিত কৰি ল'লেগৈ আৰু ৰৈ মেলি এতিয়াতো সুদ্ধ প্ৰথম কৰিব নোৱাৰি হনুমানে সেইবোৰ ব্যৱস্থা চব ল'লে হনুমানেই যি কৰিব লাগে ৰামৰ আদেশ মতেহে কৰে ৰাম লক্ষ্মণ মাত্ৰ তাৰ তাত ৰৈ মানে তেওঁলোকে হাবি জংঘল বনত ৰখি তেওঁলোকৰ যিবিলাক কৰ্ম কৰিব লাগে কৰি আছে কিন্তু হনুমানে গোটেই দিশটো কৰা হৈছে তেওঁ বুলি এনেকেই আমি ৰজাজনৰ দশৰথ ৰজাৰ পুত্ৰ ৰামৰ কথাবোৰ আমি এনেকৈয়ে মানে জনাজাত আৰু জানিছিলোঁ এতিয়া